হেল্ল' মই যুগলে কৈছোঁ আপুনি দেৱজি দেৱজিত বৰুৱা হয়নে অঁ মই আচলতে ফোন কৰিলোঁ আপোনাক মই দুটামান কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা যিহেতু আপুনি এজন স্প'ৰ্ট পাৰচন আপুনি ফুটবলৰ লগত জড়িত গতিকে মই দুটামান কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ অসমত ফুটবল খেলত অংশগ্ৰহণ কৰিব হ'লে আমি কেনেধৰণে আগবাঢ়িব লাগিব হয় হয় মই ষ্টুডেণ্ট হয়

আৰু আৰু এটা জানিব বিচাৰিছিলোঁ মই অসমত ডাঙৰ ফুটবল খেল ক'ত হয় বা ভাল ভাল ফুটবল খেল ক'ত হয় আপোনাৰ মতে অলপ জনাব নেকি হয় আৰু এটা কথা জানিব বিচাৰিছোঁ ডিব্ৰুগড়ত আৰু ক'ত ক'ত খেল হয় আপুনি ক'ব পাৰিব নেকি অলপ হয় অঁ ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু বহুতখিনি কথা মই গম পালোঁ হয় ধন্যবাদ